অঁ ৰাজা অঁ কোৱা এই মানে তোমাৰ মই মানে তোমাৰ এই ফাৰ্ম ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ অঁ তুমি তেনেকুৱা কিবা আছে নেকি তোমাৰ তাকে মাছ পুহিম বুলি ভাবিছা নেকি তেনেকৈ অঁ মানে এইটো ফাৰ্মিংটো মোৰ মানে নহয় নহয় বহুত বহুত ধুনীয়া বহুত ধুনীয়া মই তাকে ভাবি আছোঁ এতিয়া মানে বেলেগটো নাই তাকে তাৰমানে সেইটো কাৰণেতো লোন এটা লোন এটা লাগিব আমাক এই কেনেকৈ অঁ কোৱা কোৱা অঁ অঁ অঁ তেনেকৈ দিছে ময়ো শুনিছোঁ হয় তাকে দুয়োটাই মানে আহিবাচোন এদিন কথা পাতিম তেনেকৈ লোনৰ বিষয়ে মানে ময়ো তেনেকৈ ভাবি আছোঁ মানে কৰিম বুলি হয় হয় হয় হয় হয় ময়ো ময়ো ময়ো সেইটো ভাবি আছোঁ ময়ো ভাবি আছোঁ ময়ো ভাবি আছোঁ হয় ছাগলীটো প্ৰডাক্ট তোমাৰ মানে যিমান প্ৰডাক্ট হয় কোনো প্ৰব্লেম নাই সেইটো তোমাৰ যাবই আৰু যথেষ্ট যথেষ্ট যথেষ্ট এইটো স্বাৱলম্বী হ'ব পাৰি মানে তাকে মই মই ভাবিছোঁ ব্ৰইলাৰটো প্ৰথম ষ্টাৰ্ট কৰি লওঁ তাৰপিছত তোমাৰ অঁ লাহে লাহে মানে সেইটো চাই লওঁ ব্ৰইলাৰটো ব্ৰইলাৰটো অঁ অঁ সেইটো আহিছে সেইটো ৰাখিম নেকি দুই দুই তিনি অলপ

হয় হয় তাৰপিছত তুমিও যদি ভাবিছা এই দুয়োটাই এনেই পাৰ্টনাৰশ্বিপত কৰিলে বেয়া অঁ সেইটোকে কৈছোঁ পাৰ্টনাৰশ্বিপত কৰিবা নেকি পাৰ্টনাৰশ্বিপত হয় মানে কি খালি তোমাৰ লোন অঁ হয় হয় হয়

কি ধৰ কিবা মানে এইটো ঘূৰাই দিব নালাগে নেকি একেবাৰে এই ফুল ছাবচিডি নেকি অঁ তেতিয়াতো বহুত ভাল কথা দেখোন

অঁ এতিয়াতো বহুত ভাল ভাল কথা অঁ

তাকে এই চাকৰিতকৈ বহুত অঁ বহুত ভাল

গাহৰি খোলে ন গাহৰি আছে আমাৰ খালি ইয়াত এইটো বেয়া হ'ব আমাৰ জেগাটো সেইটো মানে সেইটো কাৰণে পাৰফেক্ট নহয় ব্ৰইলাৰ ছাগলী এনেকৈ পাৰি আৰু

অঁ এই ছাগলীক কি হৈছে অঁ কিবা এটা বুলি যে কয় এইটো ছাগলীক অঁ সোণ পিন্ধাই ডিঙিত

অঁ

এই য'তে ত'তে অঁ সেইবোৰ কণ্টেক্টত থাকিলেই হ'ল আৰু প্ৰয়োজন হ'লে মানুহ দুই তিনিটা ৰাখি দিম আৰু কি কথাটো আছে দিম আৰু হাজিৰাটো সেইটোৱে নিজেই প্ৰথম চাই লওঁ তাৰপিছত এই চাকৰি চাকৰিৰ লগত কিনো বাৰু বিজনেছটো ভালকৈ কৰি ল'ব পাৰিলে যথেষ্ট যথেষ্ট পাৰি আৰু অঁ চাকৰিতকৈ বেছি পাওঁ আৰু সেইটোৱে আৰু খালি এইটো তোমাৰ কি এইটো মানে সেইটোৱে ভাবিছোঁ আৰু এতিয়া কি কৰিব পাৰোঁ চাই লওঁ প্ৰথম ষ্টাৰ্টিংটো

তাকে মই ঐ মই চা তাকে নাই মানে মই লিংকটো লগাই আছোঁ বাৰু খালি তুমি যদি কোৱা মই এতিয়া ব্ৰইলাৰটো কেনচেল কৰি তেতিয়া ছাগলীকে খোলোঁ আৰু পাৰ্টনাৰশ্বিপত ভালকৈ জেগা জেগাটো আছে বাৰু খালি তোমাৰ ফাৰ্মখন অলপ ভালকৈ বনাই ল'ব লাগিব খালি ঘৰটো বনাব লাগিব ধুনীয়াকৈ এই প্ৰথম পোন্ধৰটাই যথেষ্ট অঁ অঁ সেইটো হিচাপটো কৰা হিচাপটো হিচাপটো কৰা পোন্ধৰটাত তোমাৰ ধৰি লোৱা অঁ অঁ অঁ

আৰু তোমাৰ আমি ছমহীয়াটো আনিম ছমাহৰ মূৰে মূৰে দিয়াটো আনিম শুনিছানে নাই এটা দুটা জাত আছে নহয় এটা জাতত তোমাৰ ছমাহৰ মূৰে মূৰে দুটা দুটা দিয়ে এতিয়া বছৰত ধৰি লোৱা চাৰিটা চাৰিটাত ত্ৰিছ দহ অঁ তেতিয়াতো বেলেগ অঁ তাৰ মাজত অলপ খাচী কৰি দিম আমি প্ৰাকৃতিকভাগেই দিম আৰু খেল কৰিম হেই একদম একদম একদম লাভ নাই অঁ দানা আছে অঁ অঁ তোমাৰ ইমান খৰচ নাই নহয় ছাগলীত গম পাইছানে নাই ছাগলীক ইমান দানাও দিব নালাগে তোমাৰ ঘাঁহ ঘাঁহ

অঁ অঁ সেইটোকে কৈছোঁ ন প্ৰথম তোমাৰ মাথাটো ভৰাই লওঁ তাৰপিছত লাহে লাহে আমি বহলাই নি থাকিম আৰু আমাৰ বিজনেছ তাৰপিছত আকৌ মানে সেইটো কৰাৰ পিছত আকৌ চাইডতে তোমাৰ ব্ৰইলাৰ ছয়লাৰ সেনেকৈ ফাৰ্ম এখন খুলি দিম এনেকৈ তোমাৰ মানে খালি তোমাৰ লোনটো আমি ভালদৰে পাতিব লাগিব কেনেকৈ পাৰিম অলপ কাৰণ মূলধনটো ইমান যথেষ্ট নাই ন বৰ্তমান কাৰণ সেইটো কাৰণে লোনটোতো ল'বই লাগিব জাৰ্চিৰপৰা ন জাৰ্চিটো তোমাৰ বহুত গাখীৰ দিয়ে এজনী

হেই অঁ পঞ্চাছ টকাকৈ পঞ্চাছত পাঁচ পাঁচ পঁচিছ তোমাৰ দুই লাখ পঞ্চাছ হাজাৰ অঁ এদিনত হিচাপটো দিছা অঁ অঁ পঁচিছশ অঁ খোৱা খোৱাতে যাব বাকী পোন্ধৰশ

অঁ ফিচিংটোতো অঁ একদম খালি প্ৰথম কিন্তু গোটেইকেইটা একেবাৰতে নহয় প্ৰথম প্ৰথমটো আমাৰ ছাগলীটো

এতিয়া ছাগলীটো প্ৰথম ট্ৰাই কৰি চাওঁ ছাগলীটো বাৰু তোমাৰ ঘাটি খোৱা অংক আহে কাৰণে এইটো ছাগলী ইমান হানি হানি নহয় হাঁ হাঁ হাঁ অঁ আছে তোমাৰ এটা এইটো বেটেল বুলি আছে সেইটো তোমাৰ বহুত ডাঙৰ হয় বেটেলটো তোমাৰ বহুত ডাঙৰ হয় এইটো বহুত ডাঙৰ প্ৰজাতি সেইটো তোমাৰ এজনীতে লয় ষাঠি সত্ত হাজাৰ সেইটো সেইটো পিছত চেষ্টা কৰিম বাৰু বহুত দাম অঁ সেইটো কাৰণে কৈছোঁ প্ৰথম মানে আমি এতিয়া নৰ্মেলটোকে পোহোঁ যিটো আমাৰ লোকেল অঁ ফিচিং লোন লোনটো অঁ নাই মই তোমাৰ এখন মানে হেৰিটো পূৰাইছোঁ বাৰু তোমাৰ ফিচিং ফিচিং লোন বুলি সেইটো তোমাৰ পূৰাই থৈছোঁ বাৰু সেইখন কি হয় এতিয়া ইমানটো গম পোৱা নাই যাব লাগিব অফিচলৈ তুমি এনেকৈ কিবা এপ্লাই কৰিছা নেকি তাৰে তাকে তাকে সেইটোৱেই মাছতো বহুত টকা অঁ অঁ এই নগৈঞা মাছ এতিয়া অঁ সেইটো তোমাৰ হেৰি দিয়ে ইউৰিয়া দিয়ে অঁ সেইটো কাৰণে মই মাছটোতো তোমাৰ মাছটোতো আছে বাৰু বহুত টকা হ'ব হয় এই দে দুইটা তুমি এতিয়া আহিবা ভালকৈ পাতিব লাগিব গম পইছা নাই এনেকৈ ভালকৈ পাতি মেলি তোমাৰ চাওঁ প্ৰথম তোমাৰ ছাগলীটোকে ষ্টাৰ্ট কৰিম আৰু

নাই নাই মাটি মাটি আছে মাটি আছে ধুনীয়া মাটি আছে খালি তোমাৰ ঘৰতো অলপ ভালকৈ বনাব লাগিব আৰু সেকা হেৰি মাটি যে তোমাৰ অঁ অঁ সেই সিমানটো লাগিব

তেনেকৈ আৰু তোমাৰ প্ৰথম লোকেলটো আনিম লোকেলটো বেটেলটো পিছত ভাবিম আৰু এই ব্ৰইলাৰটো বাৰু ইমান নাই নাই হাঁহ হাঁহ নোপোহোঁ হাঁহ নোপোহোঁ হাঁহত তোমাৰ মই পুহিছিলোঁ আগতে হাঁহত তোমাৰ বহুত হানি আৰু তোমাৰ বহুত বহুত বেছি হানি আৰু হাঁহটো সেইকাৰণে হাঁহটো নাৰাখোঁ বাৰু বৰ্তমান অঁ পাৰিলে মই হেৰিটো ভাবি আছোঁ তোমাৰ এই কিবা এই তোমাৰ চব্জি চব্জি খেতি চব্জি খেতি কৰা কথা ভাবিছোঁ বাৰু খৰালি খৰালি খৰালিহে অঁ খৰালিহে পাৰি সেইটো কাৰণে সেইটো বাৰু ইমান টপিকটো ইম্পৰ্টেণ্ট নহয় খালি আমাৰ এই ফাৰ্মিংটো বেছি ইম্পৰ্টেণ্ট গম পাইছা নাই অঁ সেই তেনেকৈ অঁ তুমি গুডটো সেইটো মানে অঁ খৰালি অঁ হয় হয় হয় আঘোণৰ পিছৰপৰা আমি এইটো পাৰিলে হেৰিটো কৰি দিওঁ আৰম্ভ কৰি দিম

অঁ ঠিক আছে বাৰু শুনা এতিয়া হেৰি ঠিক আছে বাৰু ঠিক আছে তোমাক খালি এদিন আহিবা লগ পাম হ'ব দিয়া এই বাৰু এতিয়া ঠিক আছে ঠিক আছে